অসমত সাক্ষৰতাৰ হাৰ বাসত্তৰ দশমিক এক ন শতাংশ আৰু ভাৰতৰ অন্য়ান্য় ৰাজ্য় আৰু অন্য়ান্য় দেশৰ সৈতে অসমৰ সাক্ষৰতাৰ হাৰ হয়তো কম কিন্তু কিছমানৰ তুলনাত বেছিও যেনেকৈ কেৰেলাৰ তুলনাত অসমৰ হাৰ বহুখিনি কম বা দেলহীৰ তুলনাতো তথাপিও আন কিছুমান সৰু ৰাজ্য়ৰ তুলনাত হয়তো অসমৰ সাক্ষৰতাৰ হাৰ বেছি বুলিও ক'ব পাৰি অসমত আচলতে আজিকালি শিক্ষাৰ বহুখিনি উন্নতি হৈছে বহুকেইখন বিদ্য়ালয় বিশ্ববিদ্য়ালয় আৰু কাৰিকৰী প্ৰশিক্ষণ অনুষ্ঠানো স্থাপিত হৈছে ব্য়ক্তিগত খণ্ডৰো বহুখিনি প্ৰতিষ্ঠান স্থাপন কৰা হৈছে আৰু বিশ্ববিদ্য়ালয়ৰ সংখ্য়াও বৰ্তমান বহুখিনি বঢ়া দেখা গৈছে যাৰ ফলত অসমীয়া মানুহবিলাকে শিক্ষা লাভ কৰাত বহুখিনি সুবিধা লাভ কৰিছে আগতে হয়তো উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হয় পৰিস্থিতি এতিয়া অলপমান কমি গৈছে অসমতে শিক্ষাৰ সুবিধা বহুখিনি পোৱা গৈছে আৰু অসমৰ আৰু ইয়াৰ দ্বাৰাও অসমৰ শিক্ষিতৰ হাৰ বঢ়াও সম্ভাৱনা বহুখিনি বাঢ়ি গৈছে